অ হা মে মই অসম মে কওক কোনে ক'লে মই ইয়াৰ লোকেল হয় আমি ইয়াৰ স্থানীয় হয় হয় এই আমাৰ অসমৰ বিহু বুলি ক'লে অসমত বিহুটো আমাৰ মেইন বস্তু আচল বস্তু আ তিনিটা হিচাপে পাতে এটা কাতি বিহু এটা ব'হাগ বিহু এটা মাঘৰ বিহু সাধাৰণতে কাতি বিহুবোৰ আমাৰ কাতি মাহতে হয় আ ব'হাগ বিহুটো ব'হাগ মাহত আৰু মাঘৰ বিহুটো মাঘ মাহ হিচাপে কৰা হয় এতিয়া বৰ্তমান সময়ত ব'হাগ বিহুৰ সময় ব'হাগ বিহু চলি আছে আমি উৎসৱ আমি তিনিটাই আমি আনন্দ মনেৰে উদযাপন কৰোঁ ব'হাগ বিহুত আমি নাচোঁ হুঁচৰি গাওঁ মাঘৰ বিহুত তেনেদৰে আমি ভোগবিলাসেৰে আমি যিমানবোৰ খাদ্য আছে সযতনেৰে আমি খাওঁ কাতি বিহুটোত আমি খেতি পথাৰ আৰম্ভ হয় আমি তুলসীৰ তলত বিহু আমি অনুষ্ঠিত কৰোঁ আৰু এনেকুৱা ধৰণতে কিছু সংখ্যক কথা বতৰা আছে অ হেল্ল' কাতি বিহুটো সাধাৰণতে আমি আ তুলসী এজোপা ৰুওঁ আ চাকি বন্তি জ্বলাওঁ আমি পথাৰত চাকি দিওঁ আৰু ফলৰ মাহ প্ৰসাদ খাওঁ খাই এনেকৈ কাতি বিহু উদযাপন কৰোঁ বাৰু ঠিক আছে দাদা মই আপোনাক লগ পালে পা পাছত সকলোখিনি পাতিম বাৰু